অঁ কোনে ক'লে অঁ দিনমনি খুৰা কওক কওক

অঁ অঁ আছে আছে আচ্ছা

চাউলটো আপোনাৰ আছে ভালেই চাউল আছে আপোনাৰ আইজং আছে জিৰা ৰাইচ আছে জহা আছে আমাৰ লোকেল আইজং আছে কোনটো লাগে আপোনাক অঁ পাব গোটেইখিনিয়ে পাব বাৰু এতিয়া প্ৰগ্ৰামটো কোনদিনা আপোনাৰ আঠাইছ তাৰিখে ন ত' আঠাইছ তাৰিখে যদি আপোনাৰ প্ৰগ্ৰাম হয় আপুনি চাউলপাতখিনি সাতাইছ তাৰিখে নিব লাগিল অঁ বাকী লগতে আৰু কি কি বজাৰ লাগিব আপোনাক লগত আৰু কি কি বজাৰ লাগিব আপোনাক আচ্ছা অঁ অঁ জহা চাউল আছে আমাৰ লোকেল জহা চাউল আছে

হাঁ হাঁ অঁ পাব পাব গোটেইখিনিয়ে পাব আপুনি এতিয়া কথা হ'ল আপোনাৰ মানুহ কিমান হ'ব আৰু জহা চাউলটো পায়সৰ কাৰণে লাগিব আৰু আপোনাৰ খোৱা চাউলটো বেলেগ দিয়ক হেৰিটো জহা চাউল দিয়ক পায়সৰ কাৰণে অঁ মানুহ কিমানমান হ'ব আপোনাৰ চল্লিছজন ত' চল্লিছজন মানুহ হ'ল আপোনাৰ মোটামুটি এই পাঁচ কিলো ভাল জহা হ'লেই আপোনাৰ পায়সখিনি হৈয়ে যাব আৰু এইফালে আপোনাৰ এই যিটো খোৱা কাৰণে ভাতৰ কাৰণে ভাতৰ কাৰণে আমাৰ হেৰি লওক লোকেল আইজংটো লওক আইজং অঁ আইজংটো ভাল হ'ব জিৰা ৰাইচটো বেয়া নহয় বাৰু ভালেই চাউলটো জিৰা ৰাইচটোৱে ভাল হ'ব কিন্তু বইল হ'ব আৰু চাউলটো এতিয়া যিহেতু ভকতৰ প্ৰগ্ৰাম আপোনাৰ ভকতৰ প্ৰগ্ৰাম যিহেতু হেৰিয়ে হ'ব আইজং চাউল দিয়টোৱে ভাল হ'ব আইজং আৰু জহা আপুনি হেৰি কৰিব এই লিষ্টখন মোৰ তাতে এপাক লৈ আহিব

অঁ আছে গোটেইখিনিয়ে মাল আছে মোৰ তাতে অঁ পাব পাব গোটেইখিনিয়ে পাব আপুনি সেই কৰিব এই সন্ধিয়া টাইমত এপাক আহি যাব আহি যায় আপোনাক মই চাউলৰ কোৱালিটিকেইটা কোৱালিটিটো দেখাম দেখোৱাৰ পিছত আপুনি পচন্দ কৰি ল'ব এনেই জহা চাউলটো বিৰাট ধুনীয়া জহা চাউল আছে এইটোক ক'লা জহা বুলি কয় বিৰাট ধুনীয়া এটা চাউল আছে আপোনাৰ গোবিন্দ ভোগ সেইটোও বিৰাট ধুনীয়া চাউল

দামটো আপোনাৰ আশী টকা কিলো জহা চাউলৰ জহা চাউল আশী টকা কিলো আইজংটো আপোনাৰ পঁয়ষষ্ঠি টকা আমাৰ লোকেল আইজংটো হ'ব আপোনাৰ আৰু চিনাকি বুলি অলপ মই কম ধৰি দিম সেইটো লৈ চিন্তা কৰিব নালাগে আপোনাৰ যিহেতু ধৰ্মীয় অনুষ্ঠান এটা আহি আছে মই দি দিম হেৰি কৰি পেলাই অঁ আপুনি হ'ব হেৰি লিষ্টখন লৈ আহিব লিষ্টখন লৈ আহি এবাৰ ইয়াতে চোৱাৰ পিছত গম পোৱা যাব অঁ মেইনলি বস্তু হ'ল চাউলখিনিতো যিহেতু ৰাইজক খোৱা হ'ব একবাৰ নি পেলাই আৰু চালেই হ'ল কোৱালিটিটো ভালে আগদিনা নিলে অলপ চাব পাৰিব আৰু বস্তুখিনি কেনেকুৱা অঁ পাব আপোনাৰ পাত গিলাচ যি যি লাগে মুঠতে আপোনাৰ সেইখিনি বস্তু আপুনি গোটেই পাব বেলেগত যাব নালাগে আৰু

কেতিয়া আহিব তেতিয়াহ'লে আপুনি অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে হেৰি কৰক এই অহাকালি সন্ধিয়া আহক অঁ অঁ অহাকালি যিহেতু আৰু মাজত দুটা দিনহে আছে অঁ অহাকালি সন্ধিয়া আহি যাব তেতিয়াহ'লে মিছ নকৰিব আপনি অঁ দিয়ক তেতিয়াহ'লে ৰাখোঁ অঁ